গীত গাই থাকোঁতে জাজক আকৰ্ষণীৰ কৰিবলৈ মই ওচৰত মই যেতিয়া যাওঁ যেতিয়া মঞ্চখনত উঠোঁ মই প্ৰথমতে জাজক চাই কিনে এটা নমস্কাৰ দিওঁ যিহেতু এইটো সন্মানৰ প্ৰতিক আৰু মই সিহঁতক আকৰ্ষণ কৰিবলৈ চাদৰ মেখেলাযোৰ পিন্ধি যাওঁ আমাৰ অসমীয়া চাদৰ মেখেলাযোৰ পিন্ধি যাওঁ আৰু গলত গামোচাখন লৈ যাওঁ লৈ সন্মান প্ৰদৰ্শন কৰোঁ আৰু গান গাই থাকোঁতে মই ড্ৰেছ কিযোৰা ভাল সাৱলীলভাৱে কৰোঁ অশ্লীলতা নেদেখাওঁ আৰু মই ভাল দৰে ড্ৰেছটো চুলিকেইডাল মেলোঁ নহ'লেবা খোপা গাঁঠোঁ আৰু খোপাত কপৌফুলডাল গাঁঠোঁ আৰু খুব কমকৈ মেক আপ কৰি কিনে সিহঁতক গানটো পৰিৱেশন কৰোঁ আৰু মুখৰ ভাজখিনি আমাৰ কোনো অশ্লীলতা নোহোৱাকৈ ভালদৰে আৰু সন্মান প্ৰদৰ্শনভাৱে মই গানটোত বিলীন হৈ কিনি গানটো পৰিৱেশন কৰোঁ আৰু গানটো যেতিয়া শেষ হয় তেতিয়া নমস্কাৰ দি আহোঁ আৰু মোৰ কণ্ঠটো ভাল কৰিবলৈ ৰাতিপুৱাই মই গৰম পানী খাওঁ উঠি কিনে কুহুমীয়া গৰম পানী খাওঁ কেতিয়াবা গৰম পানীৰ লগত নেমুটেঙাও অলপমান মিহলাই কিনে খাওঁ আৰু চেনি পানী খাওঁ আৰু ভালদৰে খাওঁ আৰু এইটো আমাৰ হেৰি আছে মৌ আছে মৌ খাওঁ মই প্ৰায়ে মৌ খালে মিঠা মাত মাতটো মিঠা হয় তেনেদৰে মই ৰেৱাজ কৰোঁ আৰু ৰাতিপুৱা উঠিয়ে মই অলপমান ফুৰি কিনে আহি পানী খাওঁ মৌ খাওঁ আৰু গানৰ ৰেৱাজ কৰিবলৈ হাৰমনিয়ামটো প্ৰেক্টিচ কৰোঁ আৰু স সদায় চা ৰে গা মা পা মই প্ৰেক্টিচ কৰোঁ এনেদৰে কৰি কিনে মই মাতটো ভালদৰে চেষ্টা কৰি আছোঁ আৰু মাত ভাল কৰিবলৈ হ'লে আৰু কিছুমান জু'চো খাব লাগে আৰু লাল চাহ খাওঁ আৰু মছলাযুক্ত খাদ্যবিলাক বহুত কমকৈ খাওঁ সেনেদৰে চলি আছে আৰু